হেল্ল' অঁ অহ' এই ভালনে ভাল ভাল এই আমিও অকল ঘৰতে কিমান থাকিম অকণমান ফুৰিবলৈ যাব লাগে হেৰি এইবাৰ এই নামফাকেফালে যাব লাগে বা তেওঁলোকৰ সংস্কৃতিখিনিৰ লগতো মিছ মিছাই মানে পৰিচয় এটা হ'বগৈ লাগে তাকেহে কেনে হয় তুমিয়েই চিন্তা কৰাচোন বাৰু আচলতে কেতিয়া গ'লে ভাল হয় মিছামি এটা গ্ৰুপ হৈ যাব লাগিব নহয় অঁ হ'ব আৰু অঁ না শেষ হ'ব কেইদিন আছে দুই চাৰিদিনৰ পাছতটো শেষেই হ'ব এই কেনে কাক কাক কাক কাক লৈ যোৱাটো ভাল হ'ব লৈ যাম মানে আমি গ্ৰুপ হৈ ল'ম আকৌ একেলগে কোন কোন গ'লে ভাল হয় বাৰু কোৱাচোন অঁ অঁ অঁ অঁ অঁ অঁ নাই গাড়ী এখনতো ল'ব লাগিব এদিনীয়াহে অঁ তাৰপৰা তেতিয়া এখন মানে ৰিজাৰ্ভ কৰি ল'ব লাগিব গাড়ী এখন গাড়ীখনৰ ভাড়া চাড়া ইত্যাদিবিলাক তুমি অকণমান যা যোগাৰ কৰাচোন এই মানে প বনাব অঁ অঁ তা তাৰপাছতে আকৌ তালৈ যা গ'লে অঁ ট্ৰেভেলাৰ ল'ব লাগিব তাৰপিছত আৰু হেৰি খোৱা বোৱা কথাটো যতাই দিব লাগিব যতাব লাগেনে তাতে ৰন্ধা যায় নাই তে সেইবিলাকতো হেৰি আছে খালী তাতো হোটেলৰ ব ব্যৱস্থা আছে তাত আকৌ এটা বৰ বিশেষ বস্তু আছে হেৰি তাত মানে সেই বইল সিজোৱা বস্তু মাছ হ'লেও সিজোৱা শাক পাচলি হ'লেও সিজোৱা এই এইবিলাক কিন্তু বৰ ভাল লগা বিষয় আৰু আৰু নামফাক অঁ নামফাকেত আৰু এটা বিশেষ আমি চাবলগীয়া বস্তু আছে কাৰণ তাতো বৌদ্ধ টা টাল ধৰ্মী বৌদ্ধ ধৰ্মী মন্দিৰ আছে বৰ সুন্দৰকৈ আছে সেইবিলাক চাবলৈ পালে ভাল লাগিব আমি পাৰিলে আৰু ল'ৰা ছোৱালী কেটামান লৈ গৈ লৈ যোৱাটো ভাল হ'ব সেতেহে বেছি ভাল ভাল পাব আৰু ভ্ৰমণটো লাগে আৰু এইবিলাক জানিব লাগে এই কা অঁ ঠিক আছে ঠিক আছে হ'ব হ'ব অঁ ঠিক আছে হ'ব আৰু এইটো তুমি অকণমান ঠিক ঠাক কৰাচোন বাৰু হ'ব এতিয়ালৈ তেতিয়াহ'লে আমি